মোৰ এতিয়া সৰু সুৰা ব্যৱসায় আছিলে সৰু সুৰা ব্যৱসায়ৰ পৰা উন্নত হৈ বে বেলেগ ব্যৱসায় কৰিবৰ কাৰণে কৰিবৰ কাৰণে বেংকৰ পৰা লোণৰ টকা লৈ মানে দোকান বনাই নতুনকৈ আৰম্ভ কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ পকা পকাকে বনাই আৰু তাত ভালদৰে পকা কৰি দোকানখন বনাই লৈ জাপ লগাই তলা ভালকৈ লগাই লৈ নে আৰু যিবিলাকৰ আগৰ ব্যৱসায়ৰ পৰা উন্নত হৈছিলে তাতকৈ জাতিতকৈ আকৌ উন্নত কৰিবৰ কাৰণে বেংকৰ পৰা লোন লৈ প্ৰথমতে দোকানখন বনাই ল'লো বনাই দোকানত বনাই ব বনাই কৰি জাপ লগাই তলা লগোৱা তলা লগোৱা ছিষ্টেম কৰি ব্যৱসায় কাৰণে মই বস্তু কিনি আনি ভৰাবৰ কাৰণে ভৰাব পৰাকৈ লৈছোঁ আৰু ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে মূলধন মই বেংকৰ গোটৰ আত্মসহায়ক গোটৰ পৰা বেংকৰ পৰা বেংকৰ পৰা লৈছোঁ লৈ কৰি বস্তু বস্তু ভৰাই যিকোনো মানে শাক পাচলি চাউল দাইল আলু এইবিলাক ভৰাই কৰি বহুতো মানে মন বস্তু বস্তু আৰু বহুতো সামগ্ৰী আনি তেল নিমখ চাউল দাইল আলু এইবিলাকৰ ব্যৱসায়ৰ কাৰণে মই দোকানৰ ভৰাই ভৰাই আৰু তাৰে কম ক কম মূলধনৰ পৰা বেছি সঞ্চয় কৰিবৰ কাৰণে ব মাল বস্তু আনি ভৰাই থৈ থৈ থৈ ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে আৰম্ভ কৰিবলৈ লৈছোঁ